আমাৰ চোতাল বুলিবলে নাই চোতাল নাই অলপ অকণমান ঠাই আছে যিহেতু আমি গুৱাহাটীত থাকোঁ গাঁৱৰ নিচিনা ইমান ডাঙৰ অ ইমান ঠাইও নাই ইমান ডাঙৰ চোতালো নহয় অকণমান চোতাল অকণমান ঠাই আছে তাতেই আমি কিছুমান বস্তু ৰুওঁ ফুল শাক পাচলি চব্জি যিখিনি পাৰোঁ অকণমান ৰুওঁ আৰু যিহেতু গুৱাহাটীত ইমান শাক পাচলি ইমানবোৰ ভাল নহয় ইমান সাৰুৱা বস্তু মানে কি এইবিলাক খাই মানুহৰো বহুত ক্ষতি হয় ইমানো ভাল নহয় সেইকাৰণে ঘৰত অকণমান ঠাইত এনেই লাই পালেং মূলা শাক এইবিলাক ধনিয়া এনেকে খুতুৰা শাক এইবিলাক অকণমান অকণমান লগাইছোঁ লাও গছ আৰু অকণমান ফুলৰো গাৰ্ডেন কৰিছোঁ যিহেতু ঠাই অলপ কমখিনিতে আৰু সেইখিনিয়ে লগাইছোঁ ইমানো ঠাইও নাই একেবাৰে যিখিনি ঠাই আছে সেইখিনিত অকণমান লগাই অকণমান গাৰ্ডেন কৰিছোঁ আৰু যিখিনি পাৰোঁ সেইটোকাৰণে ভাল যিহেতু বজাৰৰ সাৰুৱা বস্তু এইবিলাক কিনি খাব নালাগে ঘৰৰ নিজৰ ভাল ঘৰতে ব্য়ৱহাৰ হোৱা ভাল এইবিলাক প্ৰায়বিলাক বস্তু আমি খাই আমি সুস্থ নিজে সুস্থ থাকিব পাৰোঁ বজাৰত এইবিলাক বহুত মেডিচিন এইবিলাক দিকেনে এইবিলাক শাক পাচলি বিশেষকৈ গুৱাহাটী এইবিলাক বহুত এইবিলাক বিক্ৰী হয় যিবোৰ খাই মানুহৰ বহুত বেমাৰো হয় বহুত কিবা কিবি হয় ঘৰত যিখিনি লগোৱা যায় যে অকণমান যিখিনি পাৰোঁ সেইখিনি লগালে নিজৰ ইমান ক্ষতি নহয় আৰু সুবিধা হয় ভালোঁ হয় সেইটোৱে এনে কৰিছোঁ আৰু